মই আঞ্চলিক ভাষাত বেংকিং নথি পত্ৰসমূহ হোৱাত উপলব্ধ হোৱাটো পচন্দ কৰোঁ আৰু এইটোৱে অসমত বিশেষকৈ গাঁৱৰ সমাজৰ মানুহক প্ৰতিঘৰ গৃহস্থীৰ লগত বেংকৰ লগত লেনদেন কৰিবৰ কাৰণে সুবিধাজনক হ'ব বুলি ভাবোঁ অসমীয়া ভাষাত বেংকৰ নথি পত্ৰসমূহ উপলব্ধ হ'লে অৰ্ধ শিক্ষিত লোকসকলে বেংকৰ লগত যিকোনো সময়ত গৈ তেওঁলোকৰ নথি পত্ৰসমূহ পৰীক্ষা কৰিব পাৰে যিহেতু বৰ্তমান বেংক নথি পত্ৰসমূহ ইংৰাজী মাধ্যমত থাকে আৰু যিহেতু ৰাষ্ট্ৰীয়কৃত সকলো বেংক ৰাষ্ট্ৰীয়কৃত হৈছে ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ ভাষাটো ইংৰাজীয়ে কৰা হৈছে ইংৰাজী মাধ্যমত থকাৰ বাবে আমাৰ অসমৰ বিশেষকৈ অসমীয়া মানুহৰ বাবে বহুত অসুবিধা হয় সেয়েহে আমি বেংকৰ নথি পত্ৰসমূহ অসমীয়া ভাষাত হ'লে আমি নথৈ আনন্দিত হ'ম লগতে এই ভাষাটো সমগ্ৰ দেশতে উপলব্ধ হোৱাতো আমি বিচাৰোঁ